হেল্ল' অঁ কি কৰিছ অঁ অ' ন মই হেৰি নহয় হেঁ হোলী হেৰি নহয় কি অকলে যাবা নে আৰু লগত কাৰোবাক লৈ যাবি লৈ যাবা এই নহয় তেতিয়াহ'লে অকণ পিছবেলা সময়ত যাওঁ তিনি তিনিটামান বজাত অঁ অঁ তাকেহে ময়ো যাম বুলি ভাবি আছিলোঁ লগ পোৱা নাই কাৰণে যোৱা নাই এতিয়া যাম বুলি কৈছা যদি লগতে যাম আৰু তাপা হেৰি নহয় তাতে ধাবাতে কিবাকিবি খোৱাবানে নে নিজে বনাই কৰি খাম তাকে মোৰ যে পইচা পাতিয়ে নাইকিয়া হৈ আছে পাই মায়ে দিবনে নাই জানো খুজিলে

অঁ তাপা আৰু কো আৰু কোন কোন যাব অঁ ক গাড়ী লৈ যাবানে স্কুটি অঁ ভালকৈ তেতিয়াহ'লে এঁসাজ খাম আজি তেতিয়া সেই ধাবাতে তাকেহে তাপা আৰু হেৰি নহয় মাই হেৰি নহ'লে তোমালোকৰ মাইনুহেঁতকো লৈ ল'বা লগ এটা হ'লে মোৰো ভাল লাগিব ঘূৰি বাকী অকল অকলে বেয়া লাগিব নহয় তোমাৰ লগতে ঘূৰি থাকিবলৈ তৰপা আৰু হেৰি নহয় পইচা কেইটামান সৰহকৈ লৈ ল'বা দেই মোক কেইটামান বস্তুও কিনি দিবা তাত

অঁ ঠিক আছে তেতিয়া হ'ব